অসমীয়া ভাষা প্ৰকৃতাৰ্থত মোৰ হৈছে মাতৃভাষা সেয়েহে জন্মৰ পিছতে অসমীয়া ভাষা ক'বলৈ শিকিছোঁ আৰু অসমীয়া ভাষাই হৈছে মোৰ প্ৰাণকেন্দ্ৰস্বৰূপ অসমীয়া ভাষাৰ পৰা মাধ্যমেৰেই মই সৰুৰ পৰা বিদ্যালয় মহাবিদ্যালয় অতিক্ৰম কৰি আহিছোঁ আসমীয়া ভাষাৰ মাধ্যমেৰেই প্ৰধানত আমি ঘৰুৱা কথা বাৰ্তা আৰম্ভ কৰোঁ লগতে কোনো অসমীয়া লোকৰ সৈতে আমি চিনাকি হ'লে আমি প্ৰথমতে অসমীয়া সংস্কৃতিৰ অসমীয়া পৰম্পৰাৰে আমি অসমীয়াত কথা ব্যৱহাৰ কৰোঁ আৰু উপভাষা বুলি ক'বলৈ গ'লে অসমৰ অসমখন হৈছে বিভিন্ন জাতি জনগোষ্ঠী আদিৰে ভৰপূৰ গতিকে এই সকলো জাতি উপজাতিয়ে তেওঁলোকত নিজস্ব ভাষাৰ উপৰিও আমাৰ অসমীয়া ভাষাটো ক'বলৈ যত্ন কৰে যদিওবা তেওঁলোকৰ সুৰৰ কিছু অসুবিধাৰ সৃষ্টি হয় বা কিছু সংখ্যক শব্দ স্পষ্টৰূপত তেওঁলোকৰ মুখত নুফুটে তথাপিতো তেওঁলোকে শুদ্ধভাৱে নোৱাৰিলেও অসমীয়া ক'বলৈ যত্ন কৰে যি কি নহওক আজিৰ প্ৰজন্মৰ যিসকল উপজাতিসকলৰ যিসকল নতুন প্ৰজন্ম তেওঁলোকে শিকি শৈক্ষিকভাৱে যথেষ্ট উন্নত তেওঁলোকে শিক্ষা গ্ৰহণ কৰে বিদ্যালয় মহাবিদ্যালয়ত তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে সেই হেতুকে তেওঁলোকে শুদ্ধভাৱে অসমীয়া ক'বলৈ শিকিছে আৰু অসমীয়া ভাষাৰ মানদণ্ড বৰ্তমান অতিকৈ গুৰুত্বপূৰ্ণ আৰু উচ্চখাপৰ পৰ্যায়ৰ পৰ্যবেক্ষিত হৈছে